ভাৰতৰ খাদ্য বুলি ক'বলৈ গ'লে শেষেই নহ'ব ভাৰতৰ কোৱা ভাৰতৰ খাদ্যৰ কথা কোৱাৰ আগতে মই প্ৰথমতে যিহেতু মই অসমত মই অসমৰ বাসিন্দা মই অসমৰ খাদ্যৰ বিষয়ে ক'বলৈ লৈছোঁ অসমৰ যিহেতু আমাৰ খাদ্য প্ৰচলিত যিবিলাক আমাৰ খাদ্য প্ৰথম প্ৰথম হৈছে অসমীয়া খাদ্য বুলি ক'বলৈ গ'লে আমাৰ মাছৰ টেঙা তাৰ হাঁহৰ হাঁহ আৰু কোমোৰা আৰু বহুত ধৰণৰ এনেকৈ তিল আৰু মাংস তিল আৰু কু মুৰ্গীৰ মাংস এনেদৰে বহু ধৰণৰ খাদ্য আছে যিবিলাক আমি স দৈনন্দিন জীৱনত আমি খাওঁ আৰু পিঠা পনা কথা ক'বলৈ গ'লে শেষ নহ'ব আমাৰ প্ৰত্যেকটো বিহুতে বহুত ধৰণৰ আমাৰ পিঠা পনা বনোৱা হয় যিহেতু আমাৰ প্ৰথম প্ৰথম ৰঙালী বিহু ৰঙালী বিহুত আমাৰ বহু ধৰণৰ পিঠা বনোৱা হয় তিলপিঠা ঘিলাপিঠা লাৰু টেকেলি পিঠা চুঙা পিঠা পানী পিঠা ইত্যাদি আৰু খাদ্যৰ ভিতৰত আমাৰ মছলাৰ মছ জনপ্ৰিয় মছলা বা ব্যঞ্জন হৈছে গৰম মছলা ব্যৱহাৰ কৰা হয় জিৰা গুৰি ধনিয়া গুৰি কচুৰি মেথি মিট মছলা এনেদৰে বহুত ধৰণৰ মছলা আছে যিবিলাক আমি দ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ